আপুনি ইয়াৰে চিকিৎসালয়ৰ ক্ষেত্ৰত যথেষ্ট টকা ব্যয়বহূল চিকিৎসা দীঘলীয়া শাৰীৰ দৰে কোনো অভিজ্ঞতাৰ বিষয়ে ক'বলৈ হ'লে সাধাৰণতে আমাৰ অঞ্চলত এখন চি যদিও এখন চিকিৎসালয় আছে তাত আমাৰ অঞ্চলৰ প্ৰায়বিলাক মানুহে গৈ চিকিৎসা কৰে তথাপিও তাত আমাৰ কিছুমান বেয়া অভিজ্ঞতাৰ সন্মুখীন হয় সকলো মানুহেই সন্মুখীন হয় তাৰ মাজতো মইও এবাৰ চিকিৎসা কৰিবলৈ যাওঁতে তেনেকুৱা এটা বেয়া অভিজ্ঞতাৰে সন্মুখীন হৈছিলোঁ যে হস্পিতেলৰ লৈকে গৈকিনে মই যেতিয়া গৈছিলোঁ তেতিয়া মই যাওঁ গৈ পাওঁতে প্ৰায় নটা বাজিছিল তেতিয়ালৈকে তাত বহু মানুহৰ শাৰী পাতিব লগা হৈছিল কাৰণ তেতিয়ালৈকে তাত থকা তাত থকা মানুহজনে ৰিচিপশ্যনিষ্টজনো আহি পোৱা নাছিল আৰু সেই তেতিয়ালৈকে তাত কোনো ধৰণৰ ডক্টৰ নাছিল যে মই তাতে দেখা পাইছিলোঁ যে দুজনমান অতি বেয়াকৈ দূৰ্ঘটনাত পতিত হোৱা মানুহো আছিল কিন্তু সিহঁতক চিকিৎসা কৰিবলৈ তাত কোনো ধৰণৰ ডক্টৰ নাৰ্চ নাছিল সেইগতিকে সেইটো দেখি মোৰ খুবেই বেয়া লাগিছিল সেয়েহে মই মনটো খুব খুব বেয়া হৈ গৈছিল আনহাতে ক'বলৈ গ'লে আমাৰ ইয়াতে থকা চিকিৎসালয়খনত অতি ব্যয়বহূল অতি ব্যয়বহূল কাৰণ সকলো বস্তুৱে বহুত খৰচী অতি কম দামী বেজি এটাৰ দামো তাত থকা মানুহ তাত থকা ডক্টৰবিলাকে বেছি পইচা লয় লয় সেয়েহে সেইটো মই বৰ বেয়া অভিজ্ঞতা পাইছিলোঁ যে মই সিহঁতক ক'বলৈ গ'লে যে মই যেতিয়া তাত কিছু দৰৱ কিনিবলৈ গৈছিলোঁ ক'বলৈ গ'লে মই যদি কওঁ যে মই যে ডায়েবেটিছ ৰোগৰ বাবে ইঞ্চুলিন কিনিবলৈ গৈছিলোঁ কিন্তু তাত থকা দামতকৈ মোক বহুত বেছি পৰিমাণে দামটো দামটো লৈছিল আৰু তাৰ লগতে জি এচ টি হৈও জি এচ টি লগাইও বহুত বেছি হৈছিল হয়তু মই সেইটো চহৰৰ কোনোবা ক্লিনিকত কিনিলে অতি কম মূল্যত পালোঁ হয় কিন্তু ইয়াতে বহুত বেছি পৰিমাণে কিনিবলগীয়া হ'ল সেয়েহে তেনেকৈয়ে মই মোৰ অভিজ্ঞতাটো সেইখন হস্পিতেলত প্ৰতি বেয়া খুব বেয়া হৈছিল যে আৰু এটা কথা ক'বলৈ হ'লে যে যেতিয়া মই তাত সাধাৰণ দূৰ্ঘটনাৰ কাৰণে মানুহ এজন মানুহ এজনক লগত লৈ গৈছিলোঁ যে মানুহজনে গাড়ীৰ পৰা পৰি অলপ তেজ ওলাইছিল কিন্তু তাত তাত গৈ পাওঁতে কোনো ধৰণৰ বেন্দেজ নাছিল মানে দেট ক'বলৈ গ'লে দেটল আছিল কিন্তু বেন্দেজ নাছিল বে বেন্দেজ বান্ধিবৰ কাৰণে বান্ধিবৰ কাৰণেও যে তাত তাত কোনো নাৰ্চো নাছিল গতিকে যে সাধাৰণ এখন কাপোনে কাপোৰেৰে বান্ধি কেনে সেই সেইটো সেইখিনি কাম কৰিবলগা হ'ল গতিকে তেনেকৈ আমাৰ খুব বেয়া অভিজ্ঞতাৰ সন্মুখীন হৈছিলোঁ গতিকে যে এইটো ক'ব খুজোঁ যে মই যাতে যে আমাৰ চৰকাৰখনে তাতে ভালকৈ এক সকলো ধৰণে ব্যৱস্থা কৰি দিয়ে যাতে স সকলোবিলাক চিকিৎসাই তাত সহজতে উপলব্ধ হয় এইটোৱেই মোৰ অনুৰোধ